তোমাৰ তাত নেটৱৰ্ক নাই নেকি অ এই কিবা তুমি হেৰি ট্ৰেভেলৰ কথা কৈছিলা যে ফটোৰ কাৰণে অঁ অঁ অঁ অঁ ও ও

আচ্ছা ঠিক আছে তুমি এটা কাম কৰিবা তুমি আমি হাবুঙত লগ হ'ম আমি আমি হাবুঙৰ পৰা ষ্টাৰ্ট কৰিম যাম তাৰপিছত আমি ফাৰ্ষ্ট হাবুঙত হাবুঙত ফটো শ্বুট কৰি তাৰপিছত এইফালে যাম তোমাৰ ও পদুমণি পাৰ্কত পাৰিম গগুহা দৌল আছে ইয়াতে ইয়াতে গগুহা দৌল আছে গগুহা দৌল আছে তাৰপিছত পদুমণি পাৰ্ক আছে অঁ বাসুদেৱ থান যাব পাৰিম ও ও মাজুলী সত্ৰ পাৰিম যাবলে কিয় নোৱাৰিম পাওঁ পাওঁ তাৰ পিছত তাতকৈ যদি তুমি দূৰলে দূৰলে যদি যাম বুলি ভাবিছা তেতিয়া তোমাৰ এফালে গৈ আমাৰ বৰপেটা বৰদোৱা এইখিনি আছে বৰপেটা সত্ৰ তাৰপিছত তোমাৰ গুৱাহাটী ফালে গ'লেতো তোমাৰ গোটেই জেগাই জেগা তোমাৰ বশিষ্ঠ টেম্পেল কামাখ্যা উমানন্দ আমাৰ চিৰিয়াখানা আছে

পাহাৰ পাহাৰীয়া জেগা তোমাৰ প্ৰায়খিনি অসমৰ ভিতৰত নপৰে পাহাৰীয়া জেগাবিলাক এফালে তোমাৰ যাব পাৰিবা তোমাৰ গেৰুকামুখ এন এইছ পি চি এন এইছ পি চি যাব পাৰিবা তোমাৰ মালিনী থান যাব পাৰিবা মালিনী থানটো অসমত নপৰে বাৰু এফালে তোমাৰ ৰূপহী আছে ৱাটাৰফল ৰূপহী ৱাটাৰফল এইফালে সুবাহি ৱাটাৰফল ন আমাৰ একেবাৰে ওচৰতে থকা মানে বৰ ধুনীয়া লোক হয় মানে ৰূপহী আৰু তোমাৰ এইটো কি ক'লোঁ মই সুবাহি সুবাহিও ঠিক আছে হ'ব যাম বাৰু ৱ মানে কি সুবা সুবাহি সুবাহি ৱাটাৰফলটো এনেকুৱা এটা লুক আছে ন মানে তুমি শ্বিলং চেৰাপুঞ্জীত থকাৰ নিচিনা লুক এটা আছে আমাৰ সুবাহিত একবাৰ ওচৰতে সুবাহিত গৈছা নাই কেতিয়াবা নাই যোৱা চাগে নাই যোৱা ন অঁ অঁ যাব পাৰিম এদিনত এদিনত এদিনত নহ'ব ক'ত হ'ব ন এদিনত তুমি ডিষ্টেন্সটো দূৰ হয় যে ইটোৰ পৰা সিটোলে তিনটা বা চাৰিটাহে তুমি কভাৰ কৰিব পাৰিবা শিৱ শিৱসাগৰ পাৰিম শিৱদৌল জয়দৌল ৰংঘৰ কাৰেংঘৰ চৰাইদেউ চৰা চৰাইদেউ মৈদাম ইফালে আমি যাব পাৰিম আৰু তোমাৰ আঠখেলীয়া নামঘৰ আৰু ঢেকীয়াখোৱা নামঘৰ সেই চাইটটোত গ'লে শিৱসাগৰলে গ'লে সেইখিনি একেদিনাখনেই কভাৰ কৰিব পাৰিম এইফালে ডিব্ৰুচৈখোৱা আছে তোমাৰ টিলিঙা মন্দিৰ আছে আৰু তোমাৰ এইডখৰতে এইডখৰতে বাইপাছেদি গ'লে জেগাদখৰৰ নামটো পাহৰিছোঁ কিবা তাত তাতে এটা টেম্পল তাত এটা টেম্পল আছে হয় জগনাথ জগনাথ মন্দিৰ

পবা পবা তোমাৰ একেবাৰে জোনাই পাৰহৈ যাব লাগিব অভয়াৰণ্য পবা অভয়াৰণ্য অঁ অঁ তাত যাব পাৰিম আছে বহুত জেগা আছে ও ধুনীয়া ধুনীয়া লুক হয় এতিয়া মই ৰিচেণ্ট কেইদিনমানৰ আগত গৈ আহিছোঁ ফটোশ্বুট কৰি আহিছোঁ তাতে ৰাস্তা তোমাৰ ৱাটাৰফলবিলাকলে যোৱা ৰাস্তাবিলাক ভাল নাপাবা মানে এডখৰ পৰা তোমাক খোজকাঢ়িব লাগিব বাইক বাইক গাড়ী একো নাযায় বাকী এইবিলাক জেগাত তোমাৰ ৰাস্তা অসুবিধা নাই

হোটেল পাম হোটেলত পাইম খালি তোমাৰ হেৰি যদি তোমাৰ এনেই এডভেঞ্চাৰ ট্ৰিপ হিাপে লোৱা তেতিয়া ৰূপহী আৰু ৰূপহী সুবাহি এনেকুৱা ৱাটাৰফলবিলাকলে গ'লে নিজেই তাত লৈ গৈ খাই ভাল লাগে আৰু তাত তাত মানে সেইবিলাক ব্যৱস্থা নাই বেগতে লৈ যাম বেগ এটা ল'ম আৰু দৰকাৰী বস্তু কেইটা ল'বই লাগিব হয় কেমেৰা তিনটা আছে তিনটা কেমেৰা একেবাৰে ভালটোকে লৈ যাম ভাল লেন্স ও কাইলে কেইটামান বজাত আহিম বুলি ভাবিছা মানে কি এনেকুৱা ৰাতিপুৱা ফটোশ্বুট কৰিবলৈ হ'লে তোমাৰ যদি হাবুঙত যদি যাওঁ মানে ৰ'দটো যদি বেছি হৈ যায় ন ৰ'দটো বেছি হৈ গলে ফটোটো মানে ইমান হেৰি নহয় কাৰণে অকণমান সোনকালে সোনকালে কৰিব পাৰিলে ফটোবিলাক ভাল হয় অ অঁ উঠি সোনকালে গা পা ধুই আহিবা মই মোৰ ঘৰৰ পৰা ওচৰতে হাবুং বেছি দূৰত নহয় অ ঠিক আছে ঠিক আছে হ'ব দিয়া